আইনী কাৰ্য্যবিধিত এপিল আৰু পুনৰীক্ষণ প্ৰক্ৰিয়াটো এটা খুব প্ৰয়োজনীয় বিষয় কিয়নো আইনী প্ৰক্ৰীয়াত যেতিয়া আমি কোনো এটা গোচৰ দেখা পাওঁ সেই গোচৰটোয়ে ন্যায় পাবলৈ হ'লে গোচৰটো বাৰে বাৰে যেতিয়া আমি নিৰীক্ষণ কৰোঁ তেতিয়া সেই গোচৰটোৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা দেখা নাযায় আচলতে ক'বলৈ গ'লে যেতিয়া কোনো এটা গোচৰ আদালতত তৰা হয় সেই গোচৰটো যেতিয়া আমি পুনৰীক্ষণ কৰোঁ পুনৰীক্ষণ বুলি ক'লে আচলতে যে প্ৰথমতে আদালতত উপস্থাপন কৰা হ'ব তাৰপিছত উচ্চ ন্যায়ালয় তাৰপাছত উচ্চতম ন্যায়ালয় এইদৰে যেন যেতিয়া আমি সেই গোচৰটো বাৰে বাৰে নিৰীক্ষণ কৰিম তেতিয়া সেই গোচৰটোত কোনো সমস্যা হোৱাৰ সম্ভাৱনা নাথাকে আৰু দূৰ্নীতিৰ কথাটো আহি নপৰে দূৰ্নীতিৰ পৰিমাণটো কমি যায় যেতিয়া আমি গোচৰটো বাৰে বাৰে নিৰীক্ষণ কৰোঁ গতিকে মোৰ দৃষ্টিত কোনো এটা গোচৰ বাৰে বাৰে নিৰীক্ষণ কৰা হয় সেই গোচৰটো কোনোধৰণৰ সমস্যাৰ সৃষ্টি হোৱা দেখা পোৱা নাযাব যেতিয়া আমি বাৰে বাৰে কোনো এটা গোচৰ নিৰীক্ষণ কৰোঁ আৰু নিৰীক্ষণ কৰাৰ লগে লগে গোচৰটোৱে ন্যায় পাবলৈ সক্ষম হয় যাৰ বিৰুদ্ধে যোনটো গোচৰ তৰা হৈছে সেই ব্যক্তিজনে এই গোচৰটো বাৰে বাৰে পুনৰীক্ষণ কৰাৰ বাবে ন্যায় পাবলৈ সক্ষম হয় অতি সহজতে আৰু যেতিয়া এই নিৰীক্ষণ প্ৰক্ৰিয়াটো যদি স্বচ্চ হ'বলৈ হয় বা নিৰীক্ষণ প্ৰক্ৰিয়াটো যদি নিকা হয় তেতিয়া সেই ব্যক্তিজনে অতি সোনকালেই ন্যায় পাবলৈ সক্ষম হয়